হেল্ল'

তাকে বেমাৰ অঁ পেচাবৰ ইনফেকচ্যন তিনিদিনমানৰ আগৰ পৰাই হৈ আছিলে তাকে কিবা বিশেষ সুবিধা পাম নেকি হস্পিটেলত অঁ মানে হ'ল ব'ডি চেক আপ কৰিব বিচাৰিছিলোঁ মানে কেইবাটাও বেমাৰ হৈ আছে কাৰণে মোৰ অঁ অলপ মানে হেৰি এনেকে কাপ অলপ মানে টাইলছত পানী পৰি আছিলে তেতিয়া মানে অলপ পিছল খাই পৰিছিলোঁ তিনিদিনৰ আগত অঁ অঁ সেই ফুলি অলপ অলপ কৈছে ইমানো বেছি হেৰি হোৱা নাই আৰু অলপ ফুলিছে হয় হয় হয় হয় হয় হয় হয় মই এক্স ৰে কৰিব পাৰিম এক্সৰে সুবিধা আছে নেকি হস্পিটেলত হয় হয়

ঠিক আছে বাৰু

আৰু মোৰ অলপ সেই কাঁহৰো সেই আৰু ডিঙিৰো প্ৰ'ব্লেম হৈছে মানে অলপ কাঁহ হৈ থাকে মাজে মাজে কিবা হেৰি টেষ্ট কৰিব পাৰি নেকি মানে টিবি টিবি এনেকুৱা টেষ্ট টিবি স্কেনিঙৰ কিবা টেষ্ট আছে নেকি আমাৰ আপোনালোকৰ হস্পিটলতে হয় হয়

অঁ অঁ হয় হয় হয় হয়

হয় হয়

মানে জ্বৰটো হৈ হৈ অলপ মানে এনেকে হেৰি হৈ যায় আৰু দুৰ্বল নিচিনাও লাগে হয়

ডক হয় হয় ঠিক আছে

বি পি এল বি পি এল কাৰ্ড মোৰ আছে বাৰু হয় হয় সেইখিনি মই অলপ ৰেহাই মূলত পাম চাগে ন

হয় হয় ঠিক আছে বাৰু হয় হয় হয় হয় অঁ মই বহুতখিনি অসুবিধা পাই আছোঁ

হয় হয়

টিবি স্ক্ৰিনিংৰ মানে অঁ টিবি টেষ্ট হয় হয় হয়

ঠিক আছে

হয় হয়

বাহিৰত মই দেখাম হয় হয় বাইদেউ থেংক ইউ